হেল্ল' এই মই নলবাৰীৰপৰা কৈছলোঁ ৰ'বা কৈঠালকুছিৰপৰা প্ৰণিতা ৰেষ্টুৰেণ্ট হয়নে এ মই এটা ৰোল অৰ্ডাৰ কৰিছিলোঁ এ এড্ৰেছটো ভুল হৈছে অঁ এ শুদ্ধ এড্ৰেছটো লেখি লোৱাচোন পঠাই দিবা সোনকালে অঁ এড্ৰেছটো লেখা এ লেখা কৈঠালকুছি নলবাৰীৰ কৈঠালকুছি লেখা ৰে'ল ষ্টেনৰ ষ্টেচনৰ কাষতে সোনকালে পঠাই দিবা কিন্তু দেয়া দেৰি হ'লেই বহুত